মোৰ দো মোৰ দোকানৰ গ্ৰাহকসকল মই যেতিয়া গাঁৱত থাকোঁ মোৰ দোকানৰ গ্ৰাহক গাঁৱৰ গাঁৱৰে দোকান গাঁৱৰে গ্ৰাহক ধৰক দোকানখনৰ গাঁৱৰ গাঁৱৰ দোকান গাঁৱৰ গ্ৰাহক তাৰপিছত আপোনাৰ মোৰ দোকানলৈ অনেক গাঁৱৰ মানুহ যেতিয়া মোৰ দোকানলৈ গাঁৱৰ অনেক ধৰণৰ মানুহ আহে কেতিয়াবা মতা মানুহ আহে কেতিয়াবা মাইকী মানুহ আহে ধৰক কেতিয়াবা জীয়ৰী ছোৱালী তেনেকুৱাবিলাক আৰু ধৰক গাঁৱতে দোকান আছে যেতিয়া গাঁৱৰ অন্যান্য জাতিৰ মানুহ আহে আমাৰ গাঁৱত যেতিয়া অন্যান্য জাতিৰ মানুহ আছে গতিকে অন্যান্য জাতিৰ মানুহ আহে অন্যান্য জাতি বুলিবলৈ আপোনাৰ কেতিয়াবা আমাৰ গাঁৱত বাগানীয়া মানুহ আছে আপোনাৰ ধৰক বিহাৰী আছে মুছলিমো আছে বাকী অসমীয়াবিলাকতো আছেই কেতিয়াবা প্ৰয়োজন সাপেক্ষে অসমীয়া মানুহ আহে কেতিয়াবা বাগানীয়া মানুহেও বিচাৰে চাদৰ মেখেলা এইবিলাক মই যেতিয়া ঘৰতে কাপোৰ বৈ ঘৰৰ দোকানতে ৰাখোঁ তেনেকৈয়ে মোৰ দোকানৰ পৰা ধৰক চাদৰ লগা দৰকাৰ হোৱা মানুহে চাদৰ নিয়ে ধৰক মেখেলা দৰকাৰ হোৱাবিলাকে মেখেলা নিয়ে কেতিয়াবা মতা মানুহবিলাকক গামোচা দৰকাৰ হয় গামোচা নিয়ে বিলাক বওঁ সেইবিলাকো মতা মানুহে নিয়ে ধৰক ডেকা ল'ৰাই নিয়ে কেতিয়াবা ছোৱালী মাহ তাৰপিছত এনেকৈ সৰু ল'ৰা ছোৱালী থকা মানুহে এইবিলাক গা চা মুচিবৰ কাৰণেও কিনি নিয়ে ধৰক তেনেকুৱা আৰু যাৰ যেনেকুৱা ধৰণকে প্ৰয়োজন হয় তেনেকুৱাকে নিয়ে ধৰক আৰু দোকানত মানে মই তেনেকে কিনা কাপোৰবিলাক নথওঁ নিজে হাতে বওঁ যেতিয়া নিজে বোৱা কাপোৰে ৰাখো আৰু ধৰক বোৱা কাপোৰবিলাকে কিনি নিয়ে মানুহে তেনেকুৱা আৰু প্ৰয়োজন হ'লে নিয়ে প্ৰয়োজন নহ'ব নহ'লে নিনিয়ে ধৰক নিনিলেও হৈ যায় বিক্ৰী কিন্তু সময় লাগে ধৰক আৰু তেনেকুৱা